মই যিহেতু এগৰাকী গৃহিনী সেইকাৰণে মই ৰন্ধা বঢ়া কামটো কৰিবই লাগে আৰু মই ৰন্ধাৰ আগতে বিভিন্ন ধৰণৰ উপাদানবিলাক প্রস্তুত কৰি ৰাখো চাবলৈ গ'লে মই যেতিয়া এখন পাচলিৰ ব্যঞ্জন বনাও তেতিয়া মই পাচলিবোৰ ভালদৰে ধুই এটা নিৰ্দিষ্ট জোখত কাটি সেই পাচলিবোৰ মই আগতীয়াকৈ প্রস্তুত কৰি লওঁ আৰু পাচলিত দিবলগীয়া তেল পিয়াঁজ নহৰু আদা আদি মই কাটি আৰু খুন্দি থৈ লওঁ আৰু লগতে মই পানীও যোগাৰ কৰি লওঁ ইয়াৰ পিছতে মই ক'ব গ'লে মই যদি এখন শাকৰ ব্যঞ্জন বনাও তেতিয়া মই বনাবলগীয়া শাকখিনি মই ভালদৰে ধুই লওঁ আৰু ধুইপিনে মই তাত ধুনীয়াকৈ কাটি থৈ লওঁ আৰু ইয়াৰ পিছত মই তাত দিবলগীয়া তেল পিয়াঁজ নহৰু আদি মই কাটি সেইখিনি উপাদান মই প্রস্তুত কৰি লওঁ আৰু ক'বলৈ গ'লে মই মাংসৰ যেতিয়া ব্যঞ্জন বনাও তেতিয়া মাংসৰ ব্যঞ্জন বনাওতে মই উদাহৰণস্বৰূপে গাহৰি মাংস যদি মই বনাও তেতিয়া মই গাহৰি মাংসখিনি ভালদৰে প্ৰথমতে মই ধুই বইল কৰি লওঁ বইল কৰি লোৱাৰ পিছত মই তাত দিবলগীয়া উপা পাচলিবিলাক মই কাটি লওঁ কাটি লোৱাৰ পিছত মই আৰু সেই মাংসত দিবলগীয়া বিভিন্ন ধৰণৰ মচলা যেনে আদা নহৰুকে আদি কৰি যিবোৰ কিনিবলৈ পোৱা মচলা সেই মচলাবিলাকো মই যোগাৰ কৰি লওঁ আৰু ইয়াৰ পিছতে মই কি কয় যিটো পানী যোগাৰ কৰি লওঁ জালুকো যোগাৰ কৰি লওঁ আৰু তেল নিমখ ইত্যাদি যিবিলাক দিবলগীয়া বস্তু মই সকলো আগতিয়াকৈ যোগাৰ কৰি লওঁ ইয়াৰ পিছতে ক'বলৈ গ'লে যিটো ব্ৰইলাৰ মাংস মই বনাবলৈ যদি হয় তেতিয়া মই ব্ৰইলাৰ মাংসখিনি ধুই ব্ৰইলাৰ মাংসখিনি মই কেতিয়াবা বইল কৰি লওঁ আৰু যদি কেতিয়াবা ভাল হয় তেতিয়া মই বইল নকৰাকৈ বনাও আৰু তাত দিবলগীয়া পাচলিখিনিয়েই মই যোগাৰ কৰি লওঁ ব্ৰইলাৰখিনি যোগাৰ কৰি লওঁ তাত আদা নিমখ হালধি আদি মই এনেকৈ মিশ্ৰণ কৰি পিনে আগতে তৈয়াৰ কৰি লওঁ তাৰপা তেলটো যোগাৰ কৰি লওঁ পানী যোগাৰ কৰি লওঁ তেনেকৈ মই সেয়া তাত বনাবলগীয়া উপাদানবিলাক মই যোগাৰ কৰি লওঁ প্ৰস্তুত কৰি লওঁ আৰু ইয়াৰ পিছটো মই যদি ক'বলৈ যাওঁ যে ঘৰুৱা যেতিয়া আমি কুকুৰা খাওঁ তেতিয়া সেই কুকুৰা মাংসখিনি অৱশ্যে বইল নকৰো কুকুৰা মাংসখিনি ভালদৰে ধুই লওঁ ধুই লোৱাৰ পিছত মই তাত তেল অলপমান তেল নিমখ আৰু অলপমান হালধি দি মই সেই মিশ্ৰণটো ভালকৈ বনাই থৈ লওঁ তাৰ পৰা পানী তাৰ পৰা তেল তাৰ পৰা পিয়াঁজ নহৰু আদা ইত্যাদি কাটি থৈ লওঁ আৰু কাটি থৈ লোৱাৰ পিছত মই তাত সেই ব্যঞ্জনটো ধুনীয়াকৈ প্ৰস্তুত কৰো তেনেধৰণে মই যিমানবোৰ ব্যঞ্জন বনাইছো সকলোবোৰ ব্যঞ্জন বনোৱাৰ আগত উপাদানবোৰ মই ভালদৰে প্রস্তুত কৰি লওঁ অৰ্থাৎ যোগাৰ কৰি ৰাখো আৰু মই ধুনীয়াকৈ ব্যঞ্জনটো প্ৰস্তুত কৰি ৰাখো